নমস্কাৰ আজি মই দুপৰীয়া ৰান্ধিবলৈ লৈছোঁ এতিয়াতো বহুত গৰমৰ বতৰ সেইকাৰণে আজি মই লৈছোঁ ঔটেঙা আৰু পুঠি মাছৰ জোল কিন্তু আমাৰ ঘৰত সকলোৱে এই মাছৰ জোলকণ খাবলৈ খুবেই ভাল পায় কাৰণ ঔটেঙাৰ লগত যদি লোকেল পুঠিমাছ হয় আৰু ভাল কাৰণ মোৰ ঘৰত লোকেল পুঠি মাছেই হয় জালত লগা মোৰ শহুৰ দেউতাই জাল পাতিছিল কাৰণ ঔটেঙাটো মোৰ নিজৰ বাৰীৰে আৰু আৰু এতিয়াতো জানেই বাৰিষা বতৰ আৰু য'তে ত'তে মাছ পোৱা যায় এতিয়াতো কোনো মাছ অকাল নাই সেই এতিয়া গৰমৰ বতৰত কেৱল মাছৰ জোল খাবলৈ মন যায় কিন্তু ৰান্ধিবলৈ অলপ কষ্ট কাৰণ গৰমৰ বতৰ কাৰণে আৰু ৰন্ধাৰ বাহিৰেও আমাৰ মহিলাসকলৰ বহুতো কামেই থাকে কাৰণ ল'ৰা ছোৱালীক সময়ো দিব লাগে স্কুলৰ পৰা আনিবও লাগে আৰু থবও লাগে বিভিন্ন অন্যান্য কাম থাকে আৰু তাত শালতো অলপ বহিব লাগে সেইকাৰণে বহুত কামেই থাকে মহিলাসকলৰ তাৰ ভিতৰতো ৰান্ধিবই লাগিব কাৰণ মহিলা যেতিয়া মই মই অৱশ্যে ৰান্ধি খুবেই ভালেই পাওঁ বেয়া নেপাওঁ কিন্তু মোক সকলো যোগাৰ লাগে যোগাৰবোৰ থাকিলে মই কোনো কামেই মই মই ভাত খাবলৈ মই মোৰ আজি মই মোৰ ল'ৰাটো স্কুলৰ পৰা অনাৰ পাছত মই তাক ভাত খাবলৈ দিলোঁ আৰু ভাত খাই হোৱাৰ পাছত ল'ৰাটো অলপ শুবলৈ দিলোঁ শুই উঠাৰ পাছত ল'ৰাটোক অলপ পঢ়িবলৈ টেবুলত বহাই মই ৰাতিৰ ভাতসাজৰ কাৰণে এটা উলকচু বাৰীৰ খান্দিলোঁ তো মোৰ হাজেবেণ্ডে কৈছিল আজি উলকচু খাব লাগিব এটা লোকেল মুৰ্গীৰ হেতি এতিয়াতো উলকচু খোৱাৰ বতৰ সেইকাৰণে উলকচু খাবলৈ অলপ মন গৈছে সেইকাৰণে উলকচু আজি খানি উলকচু খাম